মোৰ জীৱনত এতিয়ালৈতো বহুত কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ কিন্তু ক'বলৈ গ'লে চবচে ডাঙৰ টো হ'ব মোৰ উচ্চতৰ মাধ্যমিক শাখা পোৱালৈ মই মোৰ নিজৰ ঘৰখনি এৰি যেতিয়া এঠাই এ নতুন ঠাইলৈ গুছি আহিবলগীয়া হ'ল তেতিয়া মানসিকভাৱে মই বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ কিযে কিয়নো মই আগতে ইমান বাহিৰৰ পৃথিৱীখন দেখা পোৱা নাছিলোঁ আৰু ইয়াতে আহি নে মোৰ লগত ঘৰৰ মানুহো আছে নে কোনোবা আছে চব নিজে কৰিবলগা হৈছে আনকি হোষ্টেলত থকাটোও খুব এটা সহজ কাম নহয় বুলি মই থা মোৰ ধাৰণাত খুব এটা সহজ কাম নহয় মানুহৰ লগত মিলি থকাতো খুব সহজ নহয় হ'লেও এতিয়া মই বহুতখিনি শিকিছোঁ ইয়াতে আহি মানুহৰ পৰা ডাঙৰৰ পৰা এতিয়া নিজকে বুজাওঁ কি মোৰ যি মোৰ লক্ষ্য আছে সেইটোৰ কাৰণে এইখিনি বস্তু খুবেই দৰকাৰী